আমি পইচাৰ খৰচৰ কথা ভাবোঁ কিমান খৰচ হ'ব আমাৰ ভ্ৰমণকাৰীসকলে ৰাজনৈতিক স্থিৰতা অপৰা অপৰাধৰ হাৰ প্ৰাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰত কোনো স্থানৰ সুৰক্ষাৰ ওপৰত গৱেষণা কৰি নিৰাপদ অভিজ্ঞতা নিশ্চিত কৰে কোনো কণ্ঠাৱস্থানৰ জলপা জলবায়ু উল্লেখে ভূমিকা পালন কৰে কিয়নো মানুহে প্ৰায় বতৰৰ পচন্দৰ ওপৰত ভিত্তি কৰি ঠাই বাচি লয় যেনে উষ্ণ বিল বা ভৰা বৰফেৰে ভৰা পাহাৰীয়া ৰেজৰ্ট বহু ভ্ৰমণকাৰীয়ে চহিকী চহকী ঐতিহাসিক তাৎপৰ তাৎপৰ্য থকা নিৰ্দিষ্ট স্থান যেন যেনে সংঘৰকালীয় উৎসৱ আৰু স্থানীয় পা পৰম্পৰাৰ প্ৰতি আকৰ্ষিত হৈ হয় বিল পাহাৰ ৰাষ্ট্ৰীয় উদ্যানৰ দৰে দৃ শ্যপাতসমূহে বাহিৰৰ কাৰ্যকলাপ আৰু জিৰণি অভিৰণৰ বাবে আচৰিত ধৰণৰ প্ৰাকৃতিক দুৰ্য বিচাৰক কলক আকৰ্ষণ কৰে ঘৰৰ ওচৰত থকা ভ্ৰমণৰ সহয্যতা আৰু সুবিধাৰ উপলব্ধ গুৰুত্বপূৰ্ণ ব্যৱহাৰিক বিয়ে বিবেচনা মানুহে প্ৰায় নিজৰ চখ বা আগ্ৰহৰ ওপৰত ভিত্তি কৰি ঠাই বাচি লয়